বৰপেটাত আমাৰ মেইন উৎসৱ হ'ল হোলী হোলী ফাকুৱা আৰু এই উৎসৱটোত বহুখিনি আমাৰ বৰপেটাবাসীয়ে আনন্দ উপভোগ কৰে মেইনলি ফাকুৱা উৎসৱটো হৈছে যে দৌল কৃষ্ণ শ্ৰী কৃষ্ণ উৎসৱ শ্ৰী কৃষ্ণৰ কাৰণেহে উৎসৱটো পালন কৰা হয় মেইনলি এই উৎসৱটোত বিশেষত্ব হৈছে প্ৰতিটো মাহতে এই উৎসৱটো পালা হয় আপোনাৰ ফেব্ৰুৱাৰী মাহত বা মাৰ্চ মাহতো কেতিয়াবা পৰে মাৰ্চতে পৰে মুঠতে মাৰ্চ মাহত এই উৎসৱটো উদযাপন কৰা হয় আৰু এয়েই আৰু পৰম্পৰা হৈছে আমাৰ এই দেউলটোত মানে তিনিদিনিয়া দেউল হয় তিনিদিনিয়া গণ দেউল ফাৰ্ষ্টতে দেউল গণ বুলি কয় চেকেণ্ড দেউল চেকেণ্ড দ্বিতীয় দিন গণ ভদ দেউল বুলিয়ে কয় সেয়ে আৰু মুঠতে বিশেষত্ব ক'বলৈ গ'লে পৰম্পৰা মানে আমাৰ বৰপেটাৰ দেউলটো মানে বহুত ডাঙৰ উৎসৱ আৰু মানে আৰু এইটো কিছু তেনেকুৱা আমাৰ উৎসৱ নায়েই বৰপেটাত ক'বলৈ গ'লে আৰু দীপাৱলী হয় যদিও তেনেকুৱাকৈ নহয় দীপাৱলীও ইমান এটা আপোনাৰ সেইকৈ ডাঙৰ হিচাপে নহয় আৰু চলে আৰু সেইখিনিয়ে